ধেমাজি জিলাৰ সাংস্কৃতিক আৰু সামাজিক পৰম্পৰাসমূহ সকলোৱে বেলেগ বেলেগ আমাৰ ধেমাজি জিলাত বহুতো জনগোষ্ঠীৰ মানুহ আছে যেনে ধৰণৰ আমি চুতীয়া সোণোৱাল কছাৰী মিচিং বড়ো ৰাভা আমাৰ সকলোৱে সাজ পোছাকবোৰ বেলেগ ধৰণৰ সকলোৱে কথা বতৰাবোৰ বেলেগ ধৰণৰ সকলোৱে নীতি নিয়মবোৰ বেলেগ ধৰণৰ তাৰ ভিতৰত আমাৰ অসমীয়াই সাজ পোছাকবোৰ হৈছে মহিলাসকলে ৰিহা ৰিহা মে মুগা মেখেলা ৰঙা ব্লাউজ আৰু ওপৰত চেলেং চাদৰ পৰিধান কৰে আৰু পুৰুষসকলে ধুতি পাঞ্জাৱী গামোচা পৰা পৰিধান কৰে আৰু আমাৰ অসমীয়াসকলে ভাদ মাহত ভদীয়া নাম লয় জেঠ মাহত জেঠুুৱা নাম লয় আৰু মানুহ মৃত্যু হ'লে প্ৰথম দিনা সৎকাৰ কৰাৰ তিনি পিছত তিনি দিনৰ দিনা তিলনী পাতি দহ দিনৰ দিনা দহা পাতি মূৰত পিণ্ড লোৱা হয় আৰু এঘাৰ দিনৰ দিনা কাজ কৰি আজৰি হোৱা হয় দহ দিনলৈকে মৃতকৰ ঘৰত বাকী মানুহে একো ধৰণৰ বস্তু আহাৰ গ্ৰহণ নকৰে আৰু মিচিং সম্প্ৰদায়ৰ মানুহ হৈছে তেওঁলোকৰ মা মৃত মানুহ খৰি নিদিয়ে তেওঁলোকে মৃত মানুহ সদায় গাঁত খান্দি পুতি থয় আৰু তেওঁলোকে চাঙি ভাৰ কৰি নানে আমাৰ অসমীয়া মানুহে চাঙি ভাৰ কৰি আনে আৰু তেওঁলোকে চাঙি ভাৰ নকৰে আৰু তেওঁলোকে পুতি থয় আৰু তেওঁলোকৰ সকামত মাংসৰে পাতা হয় আৰু আমাৰ অসমীয়া মাংসৰে নিদিয়ে সদায় জা জলপানেৰেহে পতা হয় আৰু মিচিঙে পৰিধান কৰে গালে পৰিধান কৰে তেওঁলোকে আৰু বড়োসকলে দখনা পৰিধান কৰে মিচিংসকলে বুকুত মেঠনি মাৰি মেঠনি মাৰে আৰু মুগা মেখেলা পৰিধান কৰে মূৰত হালধীয়া ধৰণৰ গামোচা পৰিধান পৰিধান কৰে সকলোৱে নীতি নিয়মবোৰ বেলেগ ধৰণৰ আৰু বছেৰেকত এঘৰ মানুহে বছেৰেকৰ মূৰত ভাগৱত পাঠ কৰে বা বছেৰেকীয়া বুলি কোৱা হয় তেওঁ সেয়ে সকলো অপায় অমংগল সেই বছেৰেকৰ মূৰত সেই সকামখন যেতিয়া পাতে সেই ঘৰখনত থকা অপায় অমংগল দূৰ কৰে এনে ধৰণে আমাৰ নীতি নিয়মসমূহ পালন কৰা হয় আৰু তেওঁলোকৰ তেওঁলোক মিচিং সম্প্ৰদায়ৰ মানুহে মানুহ মৰিলে দুখ কৰে যদিও ইমান তেওঁলোকে বেছি এইবোৰ চিন্তা ভাৱনা নকৰে আৰু তেওঁলোকে এজন মানুহ মৰিলে সেইজনৰ মানুহৰ এনেই নিয়মটোহে কৰি থয় যেতিয়া সিহঁতৰ সেই পুৰুষটো শেষ হৈ যায় তাৰ পাছতহে যেনে বোলে এজন মানুহ ককাই ভাই বোলে তিনিজন আছিলে সেই তিনিজন মৰাৰ পাছতহে তেওঁলোকে এখন ডাঙৰকৈ সকাম পাতে সেই সকামখন দদগং বুলি কোৱা হয় এনেধৰণে আমাৰ ধেমাজি জিলাৰ সামাজিক পৰম্পৰাসমূহ ৰীতি নীতিসমূহ এনেধৰণৰ আৰু আমাৰ আচাৰ ব্যৱহাৰসমূহ আমাৰ মাজত বহুত ভাল কাৰণ আমি মানুহ আহিলে কেতিয়াও দুৰ্ব্যৱহাৰ নকৰোঁ মানুহ আহিলে সদায় ভালদৰে আপ্যায়ন কৰোঁ অহাৰ লগে লগে শুশ্ৰূষা কৰোঁ ভালে হওক বেয়াই হওক যেনেদৰে পাৰোঁ সেনেদৰে আমি মানুহজনক শুশ্ৰূষা কৰি তেওঁ ধুনীয়াকৈ ক'ৰ পৰা আহিছে কি কথা সুধি ভালদৰে সোধ পোচ কৰাৰ পাছত খাবলৈ জা যোগাৰ কৰাৰ পিছত তেওঁলোকক যাবলৈ বিদায় দিয়া হয় এনেদৰে আমাৰ ধৰ্মীয় ৰীতি নীতিসমূহ পালন কৰা হয়